হেল্ল' হেল্ল' ও বৰুৱানী কি খবৰ ভাল ন অ' আপোনাৰ ভাল খবৰবিলাক পাই আছোঁ মই মই ফোন কৰিম কৰিম কে আছিলোঁ আপুনি কৰিলে বহুত ভাল কৰিলে কিবা কৰি আছেনি আপুনি অ' তেনে ঠিকে আছে কাম সোনকালে কৰি আজৰি হ'ব দেই আবেলি হ'বলৈ হ'লেই নহয় আজি ভাবিছোঁ আমি ভাবিছোঁ আৰু গধূলি চাৰিটা আজিকালি ঠাণ্ডা দিন নহয় অলপ সোনকালে ওলাই দিম বুজিছা কেইটাত পাৰিব অ' তেনেকুৱাত গ'লে ভাল হ'ব তেতিয়া আমি অলপ সময় পাম খোজ কাঢ়িবলৈ নহ'লে গধূলি পটককৈ গধূলি হৈ যায় নহয় আন্ধাৰ হ'লে আক' দিগদাৰ লাগিব বয়সো হৈছে নহয় অলপ চকুৰেও কম দেখা হৈছোঁ নহয় তাতে ডক্টৰে আক' খোজ কাঢ়িব কৈছে গধূলি ৰাতিপুৱা আপোনাৰো ভাল খবৰ আছে আপুনিও খোজ কাঢ়িব আপোনাৰ ভাল হ'ব বেয়া পাইছে নেকি লগ ধৰাৰ কাৰণে অ' ঠিক আছে দিয়ক তেনেহ'লে ন হ'ব দিয়ক অ' আহিব